হেল্লো আপোনালোকৰ অটোৱে আজি পোৱা সাত বজাত মোক চেপন বাছ ষ্টেণ্ডৰ পৰা মৰাণহাট ৰেইল ইষ্টেশ্যনলৈ লৈ যোৱাৰ কথা আছিল এই বিষয়ৰ গুৰুত্ব সম্পৰ্কে মই আপোনালোকক অটো বন্দবস্ত কৰোঁতে কালিয়ে বিতংভাৱে বুজাই দিছিলোঁ আৰু আপোনালোকেও মোৰ কথাত হয়ভৰ দি মোক লৈ যোৱাই নিশ্চতা প্ৰদান কৰিছিল কিন্তু আজি পুৱাই মই চেপন বাছ ষ্টেণ্ডত পুৱা ছয় বজাৰ পৰা অটোলৈ অপেক্ষা কৰিলোঁ যদিও অটোখন পুৱা সাত বাজি বিছ মিনিটতহে মোক ল'বলৈ আহিল ইয়াৰ ফলত মই ৰেইল ষ্টেশ্যন প্ৰায় বিছ মিনিট পলমকৈ পালোঁগৈ ইয়াৰ পৰিণতিত মই পুৱা আঠ বজাত ধৰিবলগীয়া দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছখন ধৰিব নোৱাৰিলোঁ ইয়াৰ ফলত মোৰ এক গুৰুত্বপূৰ্ণ সভাত মই সময়মতে উপস্থিত থাকিব নোৱাৰিম উক্ত সভাত উপস্থিত হ'বলৈ মই দ্বিগুণ ভাৰা ভৰি এয়াৰ বাছেৰে দিল্লীলৈ যাব লগা হৈছে মোৰ এই লোকচানৰ বাবে মই আপোনালোকৰ কোম্পানীক দিব লগা ভাড়া পৰিশোধ নকৰা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ভৱিষ্যতে কোনো যাত্ৰীকেই এনেধৰণৰ হাৰাশাস্তি নকৰিবলৈ আপোনালোকক মই উনুকিয়াই দিছোঁ ধন্যবাদ